অসমত ভূপেন হাজৰিকা গীত লেখত ল'বলগীয়া তেওঁৰ গীত বৰগীত বিৰাট গাই আৰু তেওঁৰ প্ৰত্যেক ভাৰততেই আপোনাৰ এই তেওঁৰ গীত চাৰিওফালে প্ৰচাৰিত আৰু আৰু লোকগীত লোকগীত লোকগীত এই অ' অ' এইটোটো মই কৈ আছোঁ ভূপেন হাজৰিকাই এনে লেখত ল'বলগীয়া গীত গাই ভাৰত মাহাসাগৰত এইগিলাখনত প্ৰত্যেকতে গীত গাই তেওঁ বৰগীত গায় হেৰি তেওঁৰ গীত অসমতো জনপ্ৰিয় গীত আৰু আমাৰ আৰু আমাৰ আমাৰ এটা নগাঁৱত লোকগীত গোৱা হেৰি খগেন খগেন মহন্ত আৰু আৰু আমাৰ মানে খৰ্গেশ্বৰ পাঠক লোকগীত গাই আৰু ৰামেশ্বৰ পাঠক লোকগীত তেওঁৰ ঘৈনিয়েকো লোকগীত গায় তেওঁৰ চাৰিওফালে তেওঁৰ মানে